আমি তাঁত বওঁ তাঁতখন ব'বলৈ হ'লে আমাৰ বহুতখিনি বস্তু লাগে প্ৰধান লাগিব লেতাই চেৰেকী তাৰপিছত লেতাই চেৰেকীৰ পিছত লাগিল তাঁতৰ শালখন তাঁতৰ শালখন পাতোঁতেও আমাক এজন মানুহ দৰকাৰ সূতা বজাৰৰ পৰা কিনি আনি কেঁচা সূতা হ'লেতো কেৰাহীত খুদ চাউল আৰু বুট চাউল দি সিজাই লেতাইত লেটিয়াই ৰ'দত শুকুৱাই পিছদিনাখন ব'বিন কৰি আনি সেই তাঁত লগাওঁ তাঁতখিনি প্ৰথমতে দীঘ দিওঁতেই প্ৰায় মানুহে দুজনী তিনিজনী মানুহ লাগে কিন্তু যিসকল শিপিনীয়ে তাঁত বব জানে তেওঁলোকক বেছি মানুহ দৰকাৰ নাই মাত্ৰ তাঁতখন মেৰিয়াবৰ সময়তহে এগৰাকী মানুহ দৰকাৰ ময়ো তাঁত বহুত বওঁ মোৰ তাঁত বওঁতে বেছিদিন নালাগে মই চাদৰ বলেও দহখন বওঁ মেখেলা বলেও বাৰখন বওঁ গামোছা লগালেও মই ত্ৰিছখন গামোছা লগাওঁ মই গামোছাতেই হওঁক বা চাদৰতেই হওঁক মেখেলাতেই হওঁক মই তাত ফুল বাচোঁ তাঁতখন লগাওঁতে যদি চাদা দহখন চাদৰ বওঁ মোৰ পোন্ধৰ দিনতে দহখন চাদৰ উলিয়াই দিওঁ কাৰণ জনা মানুহৰ তাঁত বওঁতে বেছিদিন নালাগে যিসকল মানুহে তাঁত বব নেজানে মাকোটো মাৰোঁতেই সূতা ছিঙিব সূতাখিনি জোৰাওঁতেই সময় লাগিব আমি তাঁতখন বাতি কৰি প্ৰথমৰ দিনাখন বৰ তুলি পিছৰ দিনাখন তাঁতৰ শালত ডাঙি তাঁতখন যেতিয়া মেৰণি খুৱাওঁ মেৰণি খুৱালেও মাতক আমাৰ চিন্তা নাই অতি সোনকালে আমাৰ তাঁতখন ওলাই যাব আৰু এড়ী চাদৰ বওঁহক এড়ী চাদৰ পুহিবলৈ গ'লে প্ৰথমতে চকৰিজনীৰ পৰা কণী ওলাব কণীৰ পৰা পোৱালি ওলাব সেই পোৱালীখিনি প্ৰথমতে কুমলীয়া এৰাপাতটো খুৱাব লাগিব তাৰপিছত অলপ ডাঙৰ হ'লে তাতকৈ অকণমান ডাঙৰ এৰাপাত খুৱাব লাগিব তেনেকৈ খুৱাই খুৱাই মানুহে চামে চামে লাগে বিছদিন দেৰমাহ তেনেকৈ এড়ী পলুখিনি পকি ওলাওঁতে সেই এড়ী পলু যেতিয়া পকি ওলাব তেতিয়া আমাৰ মাহঁতে এটা তুলি বা পাঁচিত কলগছৰ শুকান কলামাল উলিয়াই আনি তাত পকাখিনি ভাঙিব ভাঙি পেলাই দুদিন তিনিদিনত গোটেই এড়ী পলুখিনি পকি শেষ হ'ব শেষ হোৱাত সেই এইখিনি জালি পৰা ভাঙিব ভাঙি পেলাই কেইজনীমান আকৌ সঁচৰ কাৰণে সঁচৰ কাৰণে ধুনীয়াকৈ থৈ দিব আৰু বাকীখিনি সিজাব সিজাই পেলাই তাৰ লেটাটো কাঢ়িব কাঢ়ি আকৌ এড়ী তাপুৰিত ভৰাই সূতা কাটিব সেই সূতা আকৌ মাৰভাত দি ভপাব মাৰভাত দি ভপাই আকৌ উঘাই উঘাই পেলাই বাতি কৰিব বাতি কৰি এই তাঁহোন দিব লাগিব সেই তাঁহোন কিহে দিয়ে বৰটেঙা জৰাটেঙা এনেকৈ মাটিৰ কলহত বহুতদিনৰ পৰা গেলাই পচাই থ'ব পচাই আকৌ সেই তাতখিনি যেতিয়া লগাই হয় সেই মাৰভাত দি দি এৰীয়া চাদৰখিনি সূতা চেৰে চিৰি লৈ পেলাই দুটা জালত সোমোৱাই পেলাই মাৰভাতেদি মাৰ দি দি দি দি এৰীয়া চাদৰ তেনেকে বয় এখন এৰীয়া চাদৰ বওঁতে মানুহৰ বহুতেই কষ্ট হয় কাৰণ এটা কণীৰ পৰা পোৱালি জগি হেৰি হোৱালৈ কিমানখিনি হেৰি হোৱা তাৰপিছত গোটেইখিনি কৰি মেলি কাপোৰখন বিক্ৰী কৰিবলৈ গ'লে আগৰ দিনৰ মানুহে এৰীয়া চাদৰ পুহি মোৰ নিজৰ জন্ম দিয়া মায়েই ধান কঢ়িয়াবলৈ মোৰ ভাইটিহতঁক গৰুগাড়ী কিনি দিছিলে এৰীয়া চাদৰ বিক্ৰী কৰি হালৰ বলধ গৰু কিনিছিলে এৰীয়া চাদৰ বিক্ৰী কৰিয়েই ঘৰৰ ভঁড়ালঘৰ গৰুঘৰ পকা খুটা বনাইছিলে নুনী পলু পুহিলেও তেনেকৈ সূতাখিনি মেচিনতেই কাটক বা মানুহে ভাৱৈত কাটে বুলি কয় মই চকুৰেহে দেখিছোঁ কিন্তু মোক শাহুমা আৰু মোৰ ননদী বাই শাহুৱে নিজেই ঘৰতে পুহি চকুৰ আগত মই এড়ী পলু কটাও দেখিছোঁ ভাৱৈ বুলি কয় ভাৱৈত কাটি নিজেই ঘৰতে মেখেলা বয় চাৰ্ট চিলায় নুনী পাটৰ চাৰ্ট চিলায় মেখেলা বয় চাদৰ বয় তেনেকৈ আমাৰ অসমীয়া মানুহে যিটো নিজৰ হাতৰ বিদ্যা সেইটো কেতিয়াও হেৰুৱাব নেলাগে নিজৰ শিক্ষাটো থাকিলে নিজৰ কোনোদিন বিপদ নহয় কাইলৈ যদি মোৰ ছোৱালীজনী পঢ়ুৱাবলৈ হ'লে মোৰ টকা পইচাৰ অভাৱ হৈছে মই ইয়াৰ গামোছা এখনকে কোনোবা মানুহ এজনক বিক্ৰী কৰি দিওঁ বিক্ৰী কৰি দিলে তাত যদি দুশ বা তিনিশ টকাও পাওঁ ছোৱালীজনীৰ কাগজ কলম আহিলে বা কিতাপ এখনো আহিলে ইউনিফৰ্মযোৰ আহিলে তেনেকৈ বহুতখিনি আমাৰ মানে মহিলাখিনিৰ নিজৰ বিদ্যাখিনি ৰখাটো কৰ্তব্য সকলো মহিলাকে মই কওঁ যে তাঁতেই হওঁক বা নিজৰ চিলাই কামেই হওঁক কুৰুচাই হওঁক যি হওঁক কৰিবলৈ মানুহে কেতিয়াও মানে পিছহুহুকা মাৰিব নালাগে নিজৰ শিক্ষা বিদ্যাটো নিজৰ তাঁত এখন যদি শিকি থয় তেতিয়া বহাগ বিহু আহিল বহাগ বিহু আহিলে ঘৰলৈ নিজৰ পৰিয়ালবৰ্গক ককা আইতা মামা দাদাহঁত খুৰাহঁত কোনোবা যদি বিহু খাবলৈ আহে আমাৰ অসমীয়া মানুহৰ মতে গামোছাখন বহুত সন্মানীয় গামোছাখন যদি দিয়া হয় খুব আনন্দৰে মানে গ্ৰহণ কৰি লয় মই আজি বাই ঘৰলৈ গৈছিলোঁ মোক বায়ে এখন গামোছা দিলে বা নিজৰ মামীহঁত আহিলেও যদি চাদৰখন দিয়া হয় মই আজি বাইদেউৰ ঘৰলৈ গৈছিলোঁ মোক বাইদেউৱে চাদৰ এখন দিলে সেইবুলিয়েই মই সকলো আমাৰ অসমীয়া মহিলাকে কওঁ শিক্ষাটো সদায় নিজৰ কোনোবাই যদি নেজানে তাতখন ব'ব ওচৰত যিকেইজন শিপিনীয়ে তাঁত ব'ব জানে তেওঁলোকৰ ওচৰত গৈ শিকি ল'লেই ভাল হয় আৰু গামোছাখন ব'বলৈ আপোনালোকে অকণো এলাহ নকৰিব কেলৈ গামোছাখন আমাৰ অসমীয়াৰ মানে বিহু ৰূপত বা কোনোবা এজন মন্ত্ৰী এম এল এ আহিলেও গামোছাখন অতি প্ৰয়োজনীয় কাৰ বাকচত গামোছা আছে বুলি ততাতৈয়াকে বিচাৰি যায় সেই গতিকে মই সকলো গাভৰু হওঁক বোৱাৰী হওঁক বা বয়সস্থ মানুহকে কওঁ আপোনালোকে যিসকলে জানে এতিয়া বোলে মোৰ তাতখন ব'বলৈ মন যোৱা নাই আপোনালোকে অৱহেলা নকৰিব নিজৰ শিক্ষাটো নিজৰ বিদ্যাটো যেতিয়ালৈকে পাৰে তেতিয়ালৈকে কৰি থাকক